অঁ মোৰ দেখোন দৰৱটো শেষেই হ'ল কালিয়েই পোৱাহি কথা আছিলে আজিও পোৱাহি নাই দৰৱ শেষ হ'ল যেতিয়া মইতো ৰাতিলে খাবই লাগিব কি হ'ল এতিয়াও যে পোৱাহি নাই অ' মই এতিয়া ফাৰ্মাচিৰ নম্বৰটোও নাই নহয় কি কৰোঁ অঁ এটা কাম কৰোঁ ফাৰ্মাচীৰ নম্বৰটো যেতিয়া নাই ৱেবছাইটত লগ ইন কৰিয়েই চাওঁচোন এই তেতিয়া অৰ্ডাৰটো ট্ৰেকিং কৰিব পাৰোঁ নেকি